উদ্যোগ এটা বন্ধ হৈ গ'লে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব হ'বলগীয়া হয় বিশেষকৈ নিবনুৱা সমস্যা নিবনুৱাখিনিয়ে সেই উদ্যোগটোৰ প্ৰতি উদ্যোগটো চলাই থাকোঁতে তেওঁলোকৰ এটা সংস্থাপন হয় সেই উদ্যোগটো যদি আমাৰ হঠাতে বন্ধ হৈ যায় এটা পৰিয়ালৰ বহুত অসুবিধা হয় আৰু এই উদ্যোগটোৰ পৰা যিখিনি আমাৰ বস্তু পোৱা হয় সেই বস্তুখিনি যদি বন্ধ হৈ যায় আমি অন্য ঠাইৰ পৰা আকৌ সেইখিনি আনিবলগীয়া হ'ব পাৰে আনিবলৈ যাওঁতে আমাৰ বহুত অৰ্থ প্ৰয়োজন হৈ যায় যদি আমাৰ নিজৰ ঠাইতে থকা উদ্যোগটো আমি ভলদৰে চলাই নিব পাৰোঁ তেতিয়া আমাৰ বহুত সমস্যা সময় দূৰ হয় সেয়েহে আমি যিমান পাৰোঁ আমি সেই উদ্যোগটো চলাই নিবলৈ চেষ্টা কৰিব লাগে বন্ধ হৈ গ'লে নিবনুৱাখিনিৰ লগতে ওচৰত থকা সকলোৰে সমস্যা হয় আমি উদ্যোগটো বন্ধ হোৱাত আমি বাধা দিব লাগে